মই প্ৰায়ে সাল সলনি কৰিয়েই খাদ্য বনাওঁ কিয়নো মোৰ দুজনী ছোৱালী ছোৱালী দুজনীয়ে নিজৰ ইচ্ছা অনুযায়ী হে খাদ্য খায় সিহঁতৰ নিজৰ সোৱাদযুক্ত খাদ্য যেনেকৈ খাবলৈ মন যায় মোক কোৱাৰ লগে লগে সেই সোৱাদযুক্তভাৱে বনাই দিব লগা হয় ডাঙৰ ছোৱালীজনীয়ে যদি নিমখ জাতীয় খাদ্য খাই বেছি ভাল পায় সৰুজনীয়ে আকৌ মিঠা জাতীয় গতিকে দুইজনীলৈ মই ভাগে ভাগে বনাবলগীয়া হয় আকৌ পুনৰ ঘৰলে গ'লে মোৰ মা আৰু ভাইটি দুয়োটাৰ কাৰণে ভাগে ভাগে বনাবলগীয়া হয় মাৰ কাৰণে যদি অলপ পাতলীয়া নিমখীয়া আৰু সৰু ভাইটি কাৰণে অলপ মছলা জাতীয় বেছিকৈ বনাবলগা হয় এনেকৈ মই ভাগে ভাগে খাদ্যখিনি বনাব লগা হয় মোৰ আৰু এটা ভাইটি আছে ভাইটি আহিলেও তাৰ নিজৰ খাবলৈ মন যোৱাটো মোক কৈ দিয়ে তাৰ মনৰ ইচ্ছানুযায়ীহে মই বনাই দিব লগা হয় সি পুৰি মাংস খাই ভাল পায় গতিকে তাৰ কাৰণে মই সেইবিলাক ৰান্ধিবলগা হয় গতিকে মই সাল সলনি কৰিয়েই প্ৰায়েই খাদ্য বনাওঁ